মই আপোনালোকৰ ছেমছাং কোম্পানীৰ পৰা লোৱা টিভিটো চলাই বৰ ভাল পাইছোঁ টিভিটো চাউণ্ড কোৱালিটি আৰু পিকচাৰবোৰ বৰ সুন্দৰকৈ আহে টিভিটো বজাৰত চলিব কিন্তু আমাৰ ওচৰৰ মানুহবোৰে চাই বৰ ভাল পাইছে আৰু তেওঁলোকে কিনাৰো কথা কৈছে গতিকে মই ভাবোঁ অনাগত দিনবোৰত আপোনালোকৰ ব্যৱসায় ভাল চলিব বুলি আচলতে ৰাইজে ভাল বস্তুৱেই বিচাৰে ন কাৰণ সকলো মানুহ সমান নহয় কিছুমান দুখীয়া কিছুমান ধনী মানুহ আছে গতিকে যিকোনো বজাৰত বস্তু এটা কিনিলে ভাল হ'লে গ্ৰাহকেও ভাল পায় আৰু সেই বস্তুটো বিক্ৰী চাহিদাও বাঢ়ি যায় গতিকে আপোনালোকৰ কোম্পানীটোকো অনুৰোধ কৰিছোঁ যাতে এনেকৈ সদায় ভাল বস্তুৱেই বিক্ৰী কৰিবলৈ চাব আমি এতিয়া বৰ্তমান আপোনালোকৰতো ভালেই পাইছোঁ গতিকে এনেকৈ ভাল বস্তু দিলে ভালদৰে চলিব আমিও ভাল পাওঁ কাৰণ সকলো সমান পৰ্যায়ৰ মানুহ নহয় কিছুমানে খুব দুখতো টকা পইচা ঘটে তেওঁলোকেও এটা বিচাৰে ভাল কোম্পানীৰ বস্তুৱেই বিচাৰে গতিকে আপোনালোকেও সেইটো অকনমান সহায় কৰিলে ভাল পাওঁ আৰু কাৰণ ধনীবিলাকে কিনিব পাৰিব দুখীয়া মানুহ মানুহবিলাকেনো ক'ৰপৰা কিনিব গতিকে তেওঁলোকে কষ্ট মস্ত কৰি এটা যেনে তেনে কিনে সেই বস্তুটো পালে তেওঁলোকে কিমান ভাল পায় বাৰু গতিকে আশা কৰোঁ আপোনালোকৰ এই কোম্পানীটোৱে এনেদৰে যদি ৰাইজক মানে ভাল বস্তু দি মৰম লগায় বা তেওঁলোককো লাভজনক অৱস্থাত ৰাখে গতিকে ভাল হ'ব আৰু আপোনালোকেও আশীৰ্বাদ পাব